বাইদেউ আপোনালোকৰ এতিয়া খেতিৰ বাবে কি কি কঠীয়া সিঁচিলে

আপোনালোকৰ সিফালৰ শিঙিমাৰি পথাৰত তাৰ মানে কি কি ভাল হেৰি ধানৰ খেতি হয়

আমাৰ এইফালে এইবাৰ আমি এইটো ব্লেক ৰাইচটো কৰিম বুলি ভাবিছিলোঁ কঠীয়া পাম নেকি আপোনাৰ ফালৰ

অঁ আৰু মাটিৰ ডখৰ কেনেকুৱা হ'ব লাগে বাৰু এইটো ধানৰ কাৰণে অঁ অঁ অঁ অঁ

চাউলটো বিচাৰে বহুতেই বিচাৰে এইবাৰ প পাইছোঁ আমি সেইটো কাৰণে এইবাৰ আমিও ৰু ৰুম বুলি ভাবিছোঁ হয় হয় তাৰপিছত এইবাৰ আৰু হেৰি নাই কৰা নেকি জহা জহা কঠীয়া পৰা নাই জহা কৰিছে অঁ এই অলপ দিনতে মানে জহা চাউলৰ মানে গুনাগুনটো পাইছিলোঁ জহা চাউলৰ বুলে জহা চাউলৰ পৰা বুলে বহুত বেমাৰ ভাল হয় বুলে খালে সেইটোৱে মই আপোনাৰ আছে যদি কঠীয়া মই আনিব লাগিব অঁ আমাৰ অকণমান বতৰৰ কাৰণে কঠীয়া পৰাটো গণ্ডগোল হ'ল এইবাৰ বেছিকৈ বৰষুণো দিলে তাৰপিছত মানে অকণমান গণ্ডগোল হ'ল মানে ভালকেই গণ্ডগোল হ'ল আৰু এতিয়া আকৌ পিচৰখিনিও পাৰিব পৰা নাই বৰষুণ নাই সেইটো কাৰণে কঠীয়া ক'ৰবাত পাওঁ নেকি বুলি ফোনটো কৰিলো আপোনালৈ অঁ

হয় হয়

অঁ বাৰু তেতিয়াহ'লে হ'ব হ'ব তেতিয়াহ'লে বাৰু অঁ কঠীয়া কেইডাল আনিবলৈ যাম আৰু হ'ব